মাছ ধৰিবলৈ বুলি প্ৰস্তুতি বুলি ক'লে আমি সাধাৰণতে মাছ ধৰিবলৈ কি কি নি লৈ যাব লাগে সেইটোকে প্ৰস্তুতি বুলি ভাবোঁ মাছ ধৰিবলৈ বিভিন্ন ধৰণে প্ৰথমতে মাছ ধৰাৰ সাজ পোছাকযোৰ পৰিধান কৰি লওঁ তাৰপিছত মাছ মৰা সঁজুলিবোৰ গোটাই লওঁ মাছ ধৰা সঁজুলি বহুত আছে যেনে পল জকাই খালৈ চালনি জুলুকী আঠুৱা জাল খেৱালি ঢেকীজাল লাঙি আদি বহুত ধৰণৰ সঁজুলি লৈ আমি মাছ ধৰিবলৈ বুলি প্ৰস্তুতি হওঁ বিভিন্ন ধৰণে মাছ ধৰোঁ লাঙি জালত বেলেগ ধৰণৰ মাছ লাগে আঠুৱাতো বেলেগ ধৰণৰ মাছ লাগে মেটেকা চালিলে তাতো আমি বেলেগ ধৰণৰ মাছ পাওঁ বৰশী বালে তাতো আমি বেলেগ ধৰণৰ মাছ পাওঁ সঁজুলি লৈ মাছৰো বেলেগ বেলেগ লাগে জালৰ খেৱালিতো বেলেগ বেলেগ মাছ লাগে ঠিক তেনেদৰে মেটেকা চালিলে আমি তাতো বেলেগ মাছ পাওঁ এনেধৰণে আমি মাছ ধৰিবলৈ প্ৰস্তুতি হৈ যাওঁ মাছ ধৰি আমি খুব আনন্দ পাওঁ খুব আনন্দ উলাহেৰে আমি মাছ ধৰোঁ যেতিয়া ডাঙৰ মাছ উঠে তেতিয়া মনটো খুব ভাল লাগে লগৰ সমনীয়াৰ লগত আমি লগ হৈ মাছ ধৰিব যাওঁ মাছ ধৰাৰ আমাৰ কোনো বেলেগ ৰুটিন বুলি বস্তু নাথাকে আমি মাছ ধৰিবলৈ যেতিয়াই মন যায় খাব মন যায় যেতিয়া বা আজৰি সময় পাওঁ আমি তেতিয়াই মাছ ধৰিবলৈ বুলি যাওঁ মাছ ধৰিবলৈ যাওঁতে আমি সেইকেইটা বস্তু প্ৰস্তুতি হিচাপে লগত লৈ যাওঁ বেছিকৈ মাছ পালে আমাৰ সোনকালে মাছ ধৰি হৈ যায় কিন্তু মাছ নাপালে দেৰিলৈকে মাছ ধৰি থাকোঁ পাম পাম এই খেৰত নাপালে সেই খেৰত পাম এই খেৰত নাপালে সেই খেৰত পাম এই ঠাইত নাপাওঁ যদি বেলেগ এঠাইত দু আকৌ দুবাৰমান চালোঁগৈ এনেকৈ কৰি আমি মাছ ধৰি বলৈ যাওঁ